অঁ কোৱা অঁ কোৱা সুধিব পাৰি

এতিয়া বতৰটো মাজে মাজে দুই এদিন বৰষুণো পৰি আছে আৰু বতাহ বৰষুণ সমানেই আহি আছে কিন্তু আৰু কেতিয়াবা একবেলা ৰ'দ দিয়ে এবেলা বৰষুণ দিয়ে এনেকুৱাকে চলি আছে বৰষুণটো এতিয়া ডাৱৰীয়াই হৈ আছে বৰষুণ এই কেইদিনতো বতৰটো একেবাৰে বেয়া হোৱা ফালে লক্ষ্য কৰি আছে অঁ বৰষুণটো অঁ অঁ বৰষুণটো দিয়ে আছে মাজে মাজে অকণমান ৰ'দ দিয়ে আবেলি সময়ত আকৌ বৰষুণ ধৰে ৰ'দটো কাঢ়া হয় আৰু বৰষুণো দি থাকে বৰষুণৰ বতৰটো ভাল নহয় ই দহ পোন্ধৰ দিনমানলৈকে এনেকেই ডাৱৰীয়া হৈ থাকিব বতৰ ভাল হ'লে আহিব অঁ ঠিক আছে বাৰু অঁ ঠিক আছে হয় মোৰ নামটো হেৰি বিজয়লক্ষ্মী বৰদলৈ অঁ ঠিক আছে অঁ আহিব